অঁ আপুনি মধুস্মিতা দিহিঙীয়া হয়নে অঁ আপোনাৰ নামত মানে এটা চালান আহিছিলে অঁ এই আপুনি কিবা ইস্কুটী চলাইছিলে এ হেলমেট আৰু লাইচেন্স নোহোৱাকৈ ত' সেইকাৰণে চালানটো আহিছিলে অঁ যোনেই চলাইছিলে বাৰু কিন্তু আপোনাৰ ইস্কুটীখনৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটোত আহি গৈছে ত' সেইকাৰণে আপুনি চালানটোৰ কাৰণে পে'মেণ্টটো কৰিব লাগিব আজিকালিতো অনলাইনে হয় আপুনি অনলাইন পে'মেণ্টটো পে'মেণ্টটো কৰি দিব চালানত আহিছে পাঁচ হাজাৰ অঁ হয় আপুনি এইটো কৰি দিব আৰু নেস্ক টাইম যাতে যোনেই ইস্কুটী চলায় বা আপুনিয়ে চলায় আহক এইটো হেলমেট আৰু লাইচেন্স হোৱাকৈ চলাব আৰু কাকো তেনেকৈ এৰি নিদিব ইস্কুটীখন নিজৰ চেফ্টিৰ কাৰণে সদায় হেলমেটো পৰিধান কৰিব

অঁ আৰু এনেকৈ সদায় পিন্ধিব আৰু এইটো নিজৰ চেফ্টিৰ কাৰণে ভাল আৰু পিন্ধিলে মানে অঁ আৰু আৰু নেস্ক টাইম মানে কি স্কুটীখনো কাকো নিদিব আৰু যদি দিয়েও তথাপিও তেওঁলোককো কৈ দিব আৰু কথাখিনি অঁ ঠিক আছে বাৰু

অঁ অঁ ঠিক আছে